গছ গছনি লতা বন বুলি ক'লে আমাৰ ঘৰত ভালেমানে গছ গছনি আছে যিহেতুকে আমি উশাহ নিশাহত আমাৰ অক্সিজেন লাগে সেইটো কাৰণে আমি গছ গছনি ৰুবই লাগে আজিকালি প্ৰায় গছ গছনিবোৰ ধ্বংস কৰি নিয়াই হৈছে দেখা গৈছে সেইকাৰণে কি কৰা হয় আমাৰ নিজৰ ঘৰতেই আমি এইবোৰ ব্যৱস্থা কৰিব লাগিব প্ৰথম আমাৰ ঘৰত ঔষধি গুণযুক্তও গছ গছনিও ৰোৱা হৈছে যেনে ধৰক তুলসী আছে আকাশীলতা আছে এইবোৰ আমি ঔষধি গুণযুক্ত আমাৰ গছ গছনি ফুল হয় ফুলো ক'ব পাৰি ইয়াকে আকৌ ঔষধযুক্তও হয় যিহেতু আমি তুলসী কি কৰে আমি কাহ হ'লে মানে মানুহে তুলসী চাহ বনাই খোৱা হয় বা আকৌ অপৰাজিতাও বহু ঔষধি গুণযুক্ত হয় তাৰ ফুলৰ পাহিবোৰ যদি আমি চাহ কৰি খাওঁ মানে গৰম পানীত উতলাই সেই ৰসটো খাওঁ সেইটোৰে আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰ কৰে তাৰ উপৰিও আমাৰ ডাঙৰ গছ বুলি ক'বলৈ গ'লে ঔটেঙাৰ গছ আছে যিহেতুকে আমি অসমীয়া মানুহ ঔটেঙাৰ আঞ্জা খাই খুবেই ভাল পাওঁ বাৰীত এজোপা ঔটেঙা গছ আছে শিলিখা শিলিখা শিলিখা ৰুইছোঁ তাৰপিছতে আৰু আছে আম আছে কঁঠাল আছে জামু জামু ৰোৱা হৈছে তাৰ উপৰি আকৌ লতা জাতীয় ধৰক ভেদাইলতা বা গোন্ধোৱা লতা বুলিও কোৱা হয় বহুতে সেইসমূহো ৰোৱা হৈছে আৰু আমাৰ যিহেতুকে আজিকালি কি হৈছে বহুত কৰ্ম ব্যস্ততাৰ বাবে মানুহে গছ গছনিবোৰ ৰোৱাৰ পাছতো কি হয় তাত পানী দিবলৈ বা সময় নহয় কেতিয়াবা আমাৰ হেই সেই কাৰণেই কিছুমান ইনদ'ৰ প্লেণ্ট আৰু পাতা বাহাৰ বুলিও কওঁ আমি কিছুমান এনেকুৱা ফুল ফুলি মই ৰোৱা ৰুইছোঁ যিহেতু ইনদ'ৰ প্লেণ্টৰ ভিতৰত আপোনাৰ মানি প্লেণ্ট পৰিলে আৰু স্নেক প্লাণ্ট এইখিনি এই প্লাণ্টবোৰৰ সহায়ত কি হয় আমাৰ চাৰিওকাষৰ পৰিৱেশটো মানে হাৱাটো সেইটো এটা শুদ বিশুদ্ধ হাৱা তেওঁলোকে তাৰপৰা আমি পাওঁ গতিকে সেই তেনেকুৱা ধৰণৰ আমি ফুল ৰুই ৰুইছোঁ মই আৰু তাৰ উপৰি কেকটাছ ৰুইছোঁ এই কেকটাছতো কি হয় খুব বেছি পানীৰ দৰকাৰ নহয় এটা দেখিবলৈয়ো শুৱনি হয় আৰু লগতে ইয়াতে পানীৰো ইমান প্ৰয়োজন নহয় খুব যত্নটো কম লয় যেনেকৈ পাতাবাহাৰ বোৰ আছে সেই পাতাবাহাৰটো কি হয় খুব বিশেষ এটা যত্ন ল'বলগীয়া নহয় গোটেই বছৰে একেধৰণে ধুনীয়া দৰে থাকে আৰু ছিজনেল ফ্লাৱাৰচে এতিয়া প্ৰত্যেকটো ছিজনতে কিছুমান ধুনীয়া ধুনীয়া ফুল ফুলনি থাকিলে নিজৰে ভাল লাগে আৰু সদায় ৰাতিপুৱা সময়ত দেখা পালে মনটোকে ভাল লাগি যায় গতিকে সেইকাৰণে বিভিন্ন ধৰণৰ ৰং বিৰঙী ফুলৰ পুলি ৰুই লৈছোঁ তাৰোপৰি আৰু আছে গছ গছনি এনেকৈ ফল মূলৰ গছ ৰোৱা হৈছে মধুৰিআম আম শিলিখা এইখিনি হৈছে আপোনাৰ ঔষধিযুক্তও হৈছে লগতে আপোনাৰ সোৱাদো পোৱা যায় বতৰৰ ফলো পাইছোঁ সেয়াই সেইখিনিয়ে আমি ৰুই লৈছোঁ